গীত গাবৰ বাবে মানুহৰ উৎসাহ প্ৰয়োজন দস্তুৰমত লাগেই আপুনি এটা ষ্টেজত আপুনি অকলে গান গাই থাকিব নোৱাৰে যেতিয়া দৰ্শকৰ সঁহাৰি দৰ্শকৰ উৎসাহ পাব আপুনি গীতটো গাবলৈ বহুত বুকুত সাহস পাব ভাল লাগে মানে মানুহৰ মৰম চেনেহৰ মাজত

উদ্যমটো থাকে উদ্যম যেতিয়া আপোনাক হাত দাঙি দাঙি প্ৰতিটো মানুহে শুভ শুভেষ্টা জনাব শুভকামানা জনাব ষ্টেজৰ ফালৰপৰা চাই আপোনাক উকিয়াই দিব বহুত ভাল লাগে আৰু এজন ছিংগাৰে এটা গীত নিজৰ কাৰণে নবনাই সদায় ৰাইজৰ কাৰণে বনায় আৰু ছিংগাৰ এজনৰ কাৰণে ৰাইজ বুলি ক'লে আশীৰ্বাদ আৰু আশীৰ্বাদ আপুনি ৰাইজৰ আশীৰ্বাদ নহ'লে আপুনি একো কৰিব নোৱাৰে ছিংগাৰৰ ক্ষেত্ৰত ছিংগাৰ হ'বলৈ হ'লে সেইখিনি গুণো লাগিব আপুনি সহজ সৰল মাৰ্জিত হ'ব লাগিব আপুনি যেতিয়া ষ্টেজত গানবিলাক গাই থাকিব খুব মাৰ্জিত হ'ব লাগিব যেতিয়া মাৰ্জিতভাৱে গীতবিলাক আপুনি উপস্থাপন কৰিব গীতবিলাক গাবলৈ আপুনি চেষ্টা কৰিব তেতিয়া দৰ্শকৰ সঁহাৰিটো দুগুণ দৰ্শকৰ সহাৰিটো উৎসাহটো আপুনি বহুত ভালকৈ পাব আৰু সেইটো কাৰণে গীত গাবলৈ মানুহৰ উৎসাহটো প্ৰয়োজন ৰাইজৰ উৎসাহটো প্ৰয়োজন উৎসাহ নহ'লে আপুনি সংগীত জগতত গীত গাই আপুনি ভাল ভাল নালাগে মানে অকলশৰীয়াকৈ মানুহখিনি চুপচাপ ঠাণ্ডাকৈ যেতিয়া ষ্টেজ এটা প্ৰগ্ৰেমত বহি থাকিব যদি আপোনাৰ গানটো শুনি যাতে আপোনাৰ অনুভৱ এই শুনি ভাল নাই লগা নেকি গানটো মই যিটো গাইছোঁ সেইটো কাৰণে যেতিয়া আপুনি দৰ্শকৰ চাপৰ্ট পূৰা সঁহাৰিটো পাব তেতিয়া আপুনি গীতৰ উদ্যমটো গীতটো গাবলৈ ভাল লাগিব ইটোৰ পিছত সিটো গীত গাই যাবলৈ আপোনাৰ ভাল লাগিব সেয়েহে মই ভাবোঁ মানুহক গীত গাবৰ বাবে উৎসাহ প্ৰয়োজনীয় ৰাইজৰ উৎসাহটো একদম মূল ৰাইজৰ উৎসাহ থাকিবই লাগিব আপুনি সংগীত জগতত আগবাঢ়ি যাবলৈ হ'লে এজন ছিংগাৰ হিচাপে এজন গায়ক হিচাপে আগবাঢ়ি যাবলৈ হ'লে ৰাইজৰ বিপুল উৎসাহত আপুনি কামবিলাক কৰি যাব লাগিব আৰু আপুনি গানবিলাক গাবলৈ ষ্টেজত যেতিয়া ৰাইজে পূৰা চিঞৰি চিঞৰি ইটো সিটোৰ পিছত আপোনাক চাপৰ্ট কৰিব উকিয়াই যাব তেতিয়া আপুনি ষ্টেজৰপৰা কেতিয়াবা কমেণ্ট কৰিবই লাগিব ভাল হৈছে নে আৰু এটি গাম নে এনেকুৱা মানে এই বস্তুটো যেতিয়া উৎসাহ পালেহে এনেকুৱা এনেকুৱা বস্তুবিলাক আপোনাক কমেণ্টবোৰ আহি যায় তেনেকুৱা আৰু গীত গাবৰ কাৰণে মানুহৰ উৎসাহটো এটা অত্যন্ত প্ৰয়োজনীয়